যুৱক যুৱতীসকলে কৃষক কৃষিৰ এক বৃত্তি হিচাপে ভাল চকুৰে চায় খেতিয়কসকলক যুৱক যুৱতীসকলে খেতি চাকৰি নাপালে পঢ়ি শুনি চাকৰি নোপোৱা কাৰণে আহি গাঁৱতে দুই চাৰিজন লগ বন্ধু হিচাপে লগ খাই খেতি কৰে খেতি কৰে যেনে বেঙেনা খেতি কবি খেতি লাই শাক পাচলি অন্যান্য খেতি সৰিয়হ ধান মাহ সকলো খেতি কৰে খেতি কৰা আগৰ দিনৰ মানুহে টেক ট্ৰেক্টৰ নলগাই গৰুৱে হাল বাই খেতি কৰে আজিকালি আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে খেতি কৰিবৰ কাৰণে ট্ৰেক্টৰ ব্যৱহাৰ কৰে আৰু পথাৰতে পানী দিবৰ কাৰণে মেচিন যেনে পুতি লৈ তেওঁলোকে পানী দিয়াৰ ব্যৱহাৰ কৰে আৰু যিমানটো ব্যৱহাৰ কৰিবলগীয়া হয় সিমানটো তেওঁলোকে কৰি উন্নতি পোৱা নাযায় আমাৰ যেনে সাৰ খেতি কৰিবলৈ আগৰ দিনৰ মানুহে গোৱৰ সাৰ পৰিশোধ কৰে খেতিৰ কাৰণে আজিকালি খেতি কৰিবৰ কাৰণে দোকানৰ পৰা কিনা সাৰৰ কিনা সাৰ কিনি আনি তেওঁলোকে পথাৰৰ খেতিৰ মাজত ব্যৱহাৰ কৰা হয় যেনে খেতি কৰা লগে লগে আমাৰ পোকে খাই পোকে খোৱাৰ লগে লগে তেওঁলোকে আকৌ ঔষধ কিনি আনি ব্যৱহাৰ কৰিবলগীয়া হয় আৰু তেওঁলোকে ঘৰৰ গাঁৱৰ পৰা দোকান নি বিক্ৰী কৰিব কৰি যিমানটো পাব লাগে তেওঁলোকে সিমানটো পোৱা নাযায় আৰু বহুত খৰচ কৰি পাবলগীয়া যিমানটো খৰচ হয় সিমানটো খৰচ কৰি আমি তেওঁলোকে নাপায় আৰু ছোৱালীবোৰেও যেনে সৰিয়হ তোলা মাহ তোলা ধান দোৱা সকলো খেতিত কামত লাগি চপোৱা হয় আৰু তেওঁলোকেও ধান ৰুই খেতি কৰি বহুত কামৰ ব্যৱহাৰ কৰি থাকিবলগীয়া হয়